হয় আমি প্ৰেছাৰ কুকাৰ ব্য়ৱহাৰ কৰোঁ কেতিয়াবা মাজে মাজে খোলা পাত্ৰতো আমি ব্য়ৱহাৰ কৰা হয় যেনে ধৰক ভাত বনাবলৈ হ'লে আমি প্ৰেছাৰতে বনোৱা হয় খাছী মাংস বনাবলৈ হ'লেও আমি কুকাৰতে বনোৱা হয় কাৰণ খোলা পাত্ৰত বনালে বীজাণু নমৰে সেয়েহে আমি প্ৰেছাৰ কুকাৰতে ব্য়ৱহাৰ কৰোঁ আৰু লগতে ভাত বনাবলৈ হ'লেতো ত' প্ৰেছাৰত দিলে আমি চাই থাকিব নালাগে কিন্তু খোলা পাত্ৰত দিবলৈ হ'লে আমি ঘনাই ঘনাই চাই থাকিবলগীয়া হয় লৰাবলগীয়া হয় আৰু চবজি বনাবলে হ'লেতো আমি প্ৰেছাৰৰ ব্য়ৱহাৰ কৰিব নোৱাৰোঁ তেতিয়া আমি খোলা পাত্ৰতে ৰান্ধিব লগা হয় আৰু সোৱাদটো ধৰক প্ৰেছাৰ কুকাৰত দিলেও বেলেগ হয় আৰু খোলা পাত্ৰত বনালেও বেলেগ হয় দুয়োটাৰে সোৱাদটো বেলেগ বেলেগ ধৰণৰ হয়